হেল্ল' গোহাঁই ধাবা হয়নে মই ঋতু বৰগোহাঁয়ে কৈছিলোঁ মই অলপ অলপ আগতে এটা মানে অৰ্ডাৰ কৰিছিলোঁ হয় মই আপোনালোকৰ ধাবাৰপৰা প্ৰায় অৰ্ডাৰ কৰিয়ে থাকোঁ মই মানে ন ঠিকনা মোৰ সলনি কৰিব বিচাৰোঁ মই বৰ্তমান কৰ্মসূত্ৰে বি চি পি এল লেপেটকটাত কৰোঁ গতিকে অৰ্ডাৰটো আপোনালোকে বি চি পি এল মেইন গেটত আহি মোক অৰ্ডাৰটো দিব পাৰে মই তাৰপৰাই লৈ ল'ম